আমাৰ ইয়াত পৰ্যটকস্থলী হিচাপে বহুত আছে মোৰ ডিষ্ট্ৰিক্টত মোৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট গতিকে শিৱসাগৰ ডিষ্ট্ৰিক্টতে এতিয়া ৰংঘৰ আছে কাৰেংঘৰ আছে তলাতল ঘৰ আছে জয়দৌল শিৱদৌল দেৱীদৌল আছে আৰু এইফালে আছে চৰাইদেউ ওচৰে পাঁজৰে আমাৰ চৰাইদেউ জিলাও চৰাইদেউ জিলাতো আছে চৰাইদেউ মৈদাম এতিয়া বিশ্ব ঐতিহ্য হিচাপে স্থাপন হৈছে গতিকে চৰাইদেউ ৰজা চুকাফা আহোমৰ ৰজা চুকাফাৰ দেৱে প্ৰথমে চৰাইদেউ স্থাপন কৰিছিলে চৰাইদেউ মৈদাম এতিয়া চৰাইদেউ মৈদাম ইমানেই আমাৰ অসম চৰকাৰে ধুনীয়া কৰিলে য'ত নেকি দেশ বিদেশৰ পৰ্যটক আহি আমাৰ অসমখন অকণমান গৌৰান্বিত কৰিছে আৰু সেইকাৰণেই এতিয়া চৰাইদেউ মৈদামলৈ বিভিন্ন থলুৱা মানুহ বাহিৰৰ মানুহ অসমৰ যিমানবোৰ জিলা আছে প্ৰতি জিলাৰে মানুহে আহি চৰাইদেউ মৈদামত আহি যায় আৰু তাত মানে ধুনীয়া সৌন্দৰ্য উপভোগ কৰে সেইকাৰণে এ সেই হিচাপে এতিয়া শিৱসাগৰ দৌলো শিৱসাগৰ শিৱসিংঘৰ যেতিয়া স্থাপন কৰিছিলে তেতিয়াৰ পৰা শিৱদৌল চলি আছে এতিয়া শিৱদৌলত বিভিন্ন ধৰণৰ মানুহৰ আশা আকাংক্ষা পূৰণ কৰে আৰু শৰাই শুকুৰা দি শিৱদৌলত মহাদেৱ শিৱক মান্তি কৰে আৰু সেই তাৰ পৰা বহুত মানুহে এতিয়া তাৰ ফলো পাইছে আৰু সেইকাৰণে এতিয়া শিৱসাগৰখন এখন বিশ্ব ঐতিহ্য হোৱা নাই যদিও শিৱসাগৰত পৰ্যটক মানুহ পৰ্যটক হিচাপে আমেৰিকা লণ্ডন ৰাছিয়া ফ্ৰান্স আদি দেশৰ পৰাও আহে বিভিন্ন গ্ৰে'ট ব্ৰিটেইন ব্ৰিটেইন আদি দেশৰ পৰা আহি তাত মানে তেওঁলোকে আমাৰ অসমখন টনকিয়াল কৰাত অকণমান সহায়ো কৰে আৰু তেওঁলোকৰ মনোৰঞ্জন পূৰ্ণ হয় আৰু সেই শিৱদৌলৰ যি দৌল আছে দৌলৰ ওপৰৰ যি কলচী সেয়া সোণৰ কলচী আছিলে সেই সোণৰ কলচিত ব্ৰিটিছে আহি সোণত যেতিয়া ব্ৰিটিছ অসমলৈ আহিছিলে তেতিয়া ব্ৰিটিছে সোণৰ কলচী হেৰি ভাঙিবৰ কাৰণে চুৰ কৰি নিবৰ কাৰণে তেওঁলোকে গুলি কৰি সোণৰ এটা ছাইড অকণমান ঘাঁহ লগাইছিলে এতিয়া নতুনকৈ পৰ্যটন বিভাগে সেইখিনি কৰি এতিয়া আকৌ নতুনকৈ জাকত জিলিকা কৰি থৈছে সেইকাৰণে বহুত মানুহ আহি তাত আনন্দ উপভোগ কৰি পিকনিক বনভোজ আদি খায় আনন্দ ফূৰ্তি কৰি মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে যিকোনো শৰাই খপুৰা দি শিৱ ভগৱানক মান্তি কৰি আৰু তেওঁলোকে তেনেকেই অহা যোৱা কৰি আছে পৰ্যটকখিনিও আহি আছে আৰু সেই এতিয়া শিৱ শিৱদৌলৰ প্ৰায় ডেৰ কিলোমিটাৰ দুই কিলোমিটাৰ অন্তৰত শিৱসাগৰ পুখুৰী আছে সেয়াও শিৱসাগৰ দক্ষিণ ঘৰ শিৱসিংহই খন্দাইছিলে সেই শিৱসিংহই যিখিনি বোলে এশ বিছ পোৰা মাটিৰ পুখুৰী তাৰ পুখুৰী কিনাৰে কিনাৰে বিভিন্ন ধৰণৰ সৌন্দৰ্য উপভোগ কৰিব প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে গোটেই দেশ গোটেই চাৰু কিণাৰতে নাৰিকল গছ বিভিন্ন ধৰণৰ আমলখি গছ এৰিয়হ গছ আৰু শিৱসাগৰ পুখুৰীত নানা ধৰণৰ মাছ কাছ ইত্যাদি আমাৰ অসমত পোৱা যায় আমাৰ শিৱসাগৰ জিলাৰ শিৱ দৌল শিৱ কি কয় ডাঙৰ পুখুৰীত শিৱসাগৰ পুখুৰীত আৰু সেই মাছ হেৰি দেখি বাহিৰৰ যেতিয়া বাহিৰ পৰ্যটক আহে বিভিন্ন দেশৰ পৰ্যটক আহে পৰ্যটক আহি মোহনীয়া ৰূপ দেখি আচৰিতেই হৈ যায় আৰু সেই তাৰ পৰাই বহুতখিনি আমাৰ মাছ কাছ ধৰি মেলি মানুহে হেৰি কৰে যিখিনি কৰে ব্যৱসায়টো কিছুমান হেৰি হৈ দৌলৰ কাম বা পুখুৰীৰ কাম যিমানখিনি চফা চিকুণ কৰিব লাগে চাফ চিকুণ কৰিব লাগে সেইখিনি কৰি ধুনীয়াকৈ ঐতিহ্য হিচাপে ধুনীয়াকৈ ৰখাইছে আৰু শিৱসাগৰ টাউনখন এটা গৌৰৱময় গৌৰৱময় থানৰ নিচিনাকৈ শিৱসাগৰ হেৰিয়ত ৰখাইছে আৰু সেই হিচাপে জয়দৌল শিৱদৌল দেৱীদৌল এইখিনি শিৱসাগৰ হেৰিয়ত আটক ধুনীয়া কীৰ্তিচিহ্ন সেই কীৰ্তিচিহ্নখিনি অসমৰ মানুহেতো উপভোগ কৰে আৰু বাহিৰৰ মানুহ আহিও যিমানখিনি উপভোগ পাই যায় যিমানখিনি আনন্দ পাই যায় তাৰ হেৰিয়ত আমিও গৌৰৱান্বিত হওঁ যে আমাৰ জিলাত এনেকুৱা ধুনীয়া ধুনীয়া পুৰণি কীৰ্তিচিহ্ন আছে গতিকে তাতে শিৱসাগৰত অনেক কলেজ আছে কলেজতো কলেজৰ ল'ৰা ছোৱালীও ধুনীয়াকৈ পঢ়ে মেলে আৰু গোটেইসমূহৰ ভিতৰত শিৱসাগৰ জিলাৰো বহুত অৱদান আছে সেইখিনিকে এতিয়া আৰু ক'বলগীয়া এতিয়া ধৰক কাৰেংঘৰ আছে কাৰেংঘৰৰ কাৰেংঘৰ তলাতল ঘৰ তলাতল ঘৰততো সোমাব নোৱাৰি তলাতল ঘৰত কিমান দৌৰা দৌৰ দৰ্জা আছে কিমান অহা যোৱা ৰাস্তা আছে কিমান তললৈকে গম গাম্ভীৰ্য যিসকলে আহিছে সেইসকলেহে দেখিছে বা বুজি পাইছে আৰু পৰ্যটক আহি তাক ধুনীয়াকৈ উপভোগ কৰিছে আৰু ৰংঘৰো সেইভাগে ৰংঘৰৰ বাকৰিত প্ৰতি বছৰ গৰু বিহু দিনাখনেই আমাৰ অসমীয়া সংস্কৃতি বিহু বিহু বুলি কয় যিটো বিহু অনুষ্ঠান আছে সেই বিহু অনুষ্ঠান ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ত কেন্দ্ৰীয় পৰ্যায়ত পাতি কণ কণ ল'ৰা ছোৱালীৰ পৰা বুঢ়া ডেকা যিমান আছে সকলোখিনি মানুহে বিহুৰ উপভোগ কৰি তেওঁলোকে আনন্দ ল'ভে আৰু জাতীয় সংস্কৃতি জীয়াই ৰখাৰ এটা থল শিৱসাগৰ ৰংঘৰৰ বাকৰিত আৰু সেইকাৰণেই অসমত নানা ধৰণৰ গি গৌৰৱ চিহ্ন পত গৌৰৱ গৌৰৱ চিহ্নিত বস্তু অসমত আছে সেই অসমৰ থকাৰ মাজতে অসমৰ মাজেৰে এখন শিৱসাগৰ জিলাও সেই শিৱসাগৰ জিলাতে আমি বাস বসবাস কৰিবলৈ পাই আমি বহুত গৌৰৱান্বিত হৈছোঁ আৰু শিৱসাগৰ জিলাতে বিভিন্ন ধৰণৰ আজানপীৰ আছে হেৰি আজানপীৰ আছে আজানপীৰত হিন্দু মুছলমান মানুহে যিখিনি হেৰি কৰে আজানপীৰত আজানপীৰ কিণাৰতে হিন্দু মন্দিৰ আজানপীৰত মুছলিম ভাইসকলেও তেওঁলোকৰ উপাসনা কৰাৰ হেৰিয়তে দুই জাতিৰ দূৰ অসমীয়া মুছলিমৰ মাজত ভাই ভাই হিচাপে অসম অসমত বসবাস কৰিব পাৰিছে এইটো এটা আমাৰ বৰ ডাঙৰ গৌৰৱৰ কথা আৰু শিৱসাগৰত যিখিনি মুছলিম মানুহ আছে আজানপীৰত যিখিনি মুছলিম মানুহে তেওঁলোকৰ উপাসনা কৰে আৰু আমাৰ হিন্দু মানুহ আজানপীৰলৈ গৈ বিভিন্ন ধৰণৰ উপভোগ কৰে সেয়েহে সেয়েহে এতিয়া আমি শিৱসাগৰ জিলাখন আমি পুৰণি কীৰ্তিচিহ্নৰে ভৰপূৰ বুলি গৌৰান্ৱিত কৰিব পাৰোঁ আৰু এতিয়া সেইকাৰণে এতিয়া অসমত যিমানবোৰ আমাৰ কীৰ্তিচিহ্ন আছে তাৰপিছতে শিৱসাগৰ জিলাখনেই বেছি আমাৰ পুৰণি কীৰ্তিচিহ্নৰে ভৰপূৰ এখন শিৱসাগৰ জিলা বুলি ক'ব পাৰি ৰুদ্ৰসিংহই যি ৰুদ্ৰসাগৰ পুখুৰী খন্দাইছিলে জয়সাগৰ পুখুৰী সেই জয়সাগৰ পুখুৰীটো বিভিন্ন ধৰণৰ মাছ কাছ আদি আছে আৰু এই মাছ কাছ দেখি বাহিৰৰ যিখিনি পৰ্যটক আহে বা ভাৰতৰ বাহিৰৰ ভাৰতৰটো প্ৰতি স্থানৰ মানুহে আহে ভাৰতৰ যিখিনি মানুহ আহে আৰু তাৰ উপৰঞ্চিও বাহিৰৰ যিখিনি মানুহ আহে সেই মানুহে ৰুদ্ৰসাগৰ পুখুৰীত যিখিনি মাছ কাছ ইত্যাদিকে আছে সেইখিনি তেওঁলোকে চায় আৰু উপভোগ কৰে আনন্দ উপভোগ কৰে আৰু অসমলৈ অসমৰ পৰা ধুনীয়া ধুনীয়া ফটো চিনেৰি লৈ গৈ তেওঁলোকে বাহিৰত নিজৰ নিজৰ দেশত সদায় আনন্দ কৰি থাকে আৰু সেইখিনিয়ে শিৱসাগৰ জিলাৰ ভিত্তিত মই সেইখিনিয়ে কৈছোঁ আৰু বেছি নকওঁ